বাহিৰৰ পৰা অনা গছবিলাক বচোৱাটো অকণমান কঠিন হয় তাৰমানে ইয়াৰ জলবায়ুটোৰ লগত সেই জলবায়ুটো নিমিলে নিমিলিলে তাৰমানে কিছুদিন অলপ চেষ্টা কৰাৰ পাছত আজিকালি অৱশ্যে মেডিচিন ওলাইছে খেতিয়কবিলাকে মেডিচিন ব্যৱহাৰ কৰিয়ে দিয়ে কিন্তু সেইখিনি দি কিন্তু সৰ্বসাধাৰণে সেইটো ব্যৱহাৰ কৰিব নাজানে মানে কিমান পৰিমাণত কি দিব লাগে সেইটো গম নাপালে গছডালৰ আৰু ওলোটাই মৰিহে যাব তাৰ উপৰি অলপ আমি গোবৰ চোবৰ দি যদি অক কিছুদিন থাকি অলপ পানী চানী দি ৰখা যায় বা ছাঁ আৰু ৰ'দ এই দুয়োটা তাৰমানে সমপৰি বেছি ৰ'দ পালেও মৰি যাব আৰু বেছি ছাঁয়া পালেও মৰি যাব বা বেছি পানী পালেও সেইটোহেতত নিজৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ৰাখি ছাঁ আৰু পোহৰৰ মাজত ৰাখি পেলাই থৈ দিলে কিছুদিন তেতিয়া সেনেকে অলপমান ৰক্ষা কৰিব পাৰি গছডালক আৰু মই গছখিনি ৰুলে প্ৰথমতে যদি বেছি ডাঙৰ হয় কিছুদিন পিছত তাৰমানে গছটো বনছাই পদ্ধতিত মানে গছটো উভালি দি মাজৰ শিৰাডাল কাটি আকৌ তাক তাৰমানে নতুন গোবৰ আৰু মাটি মিক্স কৰি পেলাই তাত আকৌ ৰুই দিওঁ আৰু ম মৰি যাব ধৰা ঠাল ঠেঙুলিবিলাক অলপ অলপ কাটি দিওঁ বা সেই ছিজনত যেতিয়া তাৰমানে জু জুলাই মাহত যেতিয়া গছৰপাতবোৰ শুকাই যায় তেতিয়া মানে অলপ ঠাল ঠেঙুলিবিলাক কাটি দিওঁ তাৰে পিছত আৰু ব'হাগ মাহত যেতিয়া নতুনকৈ হ'ব ধৰে তেতিয়া গছবিলাক ভাল লগা হৈ আহে